হয় শিশুক নামভৰ্তি কৰোঁতে প্ৰথম চাৰি হেজাৰ টকামান এডমিশ্যন ফিজ দিব লাগে আৰু তাৰপিছত মাহে মাহে যি মাহিলী মাচুল সেয়া দি থাকিব লাগে